মোৰ ইউটিউবৰ খাদ্য বুলি ক'লে মোৰ গাহৰি মাংস খিচিৰি আৰু বেঙেনা পিটিকা লাই শাক ইত্যাদি আৰু বহুতো আছে তাৰ পৰা আৰু টি ভি প্ৰ'গ্ৰেমৰ বুলিলে টি ভি প্ৰ'গ্ৰেমৰ যেনে ৰং চেনেলত বেহৰবাৰী আউটপোষ্ট আৰু ৰামধেনু চেনেলত গান গান চাই ভালপাওঁ আৰু বেহৰবাৰী আউট চালে যেনেকৈ মোৰ মন মনোৰঞ্জনৰ ভাল লাগে বা মোৰ ঘৰৰ মানুহে সকলো একেলগে বহি চাই তেতিয়া মোৰ মনটো ভাল লাগে আছে আৰু ঘৰৰ নিজৰ দেহাও স্বাস্থ্যবোৰ বহুত ভালে থাকে বহ বেহাৰবাৰী আউটপোষ্টৰ পৰা বহুতো নানা ধৰণৰ কথা শিকিবলগীয়া আছিলে আৰু শিকাও হৈছে আৰু যিখিনি তাৰ পৰা দেখুৱায় বা ভালখিনি আমি লওঁ বেয়াখিনি কেতিয়াও গ্ৰহণ নকৰোঁ সদায় তাত ভালটোকেই দেখুৱায় কিন্তু বহুত মানুহে বেলেগ ধৰণে ভাবি পেলাই বেয়াটোও লয় এইয়া সেইখিনি কোনেও যাতে তেনেকুৱা কাম কৰিব নালাগে আৰু ইউটিউবৰ প্ৰ'গ্ৰেম বুলি ক'লে মানে বহুতখিনি আছে তাতে বহুত চেনেল থাকে কিন্তু মই ইমান ইউটিউবত ব্যৱহাৰ নকৰোঁ কিন্তু কেতিয়াবা চাওঁ সময় যেতিয়া পাওঁ মোক কাৰণ মোক ঘৰৰ বহুত অসুবিধা আছে আৰু মোৰ ঘৰৰ ল'ৰা ছোৱালী আৰু এনেকৈ নানা ধৰণৰ বহুত শহুৰ বুঢ়া বা শাহু মা আছে তেনেকৈ সেইটো কাৰণে চাবলৈ সময় নাপাওঁ সেইটো মোৰ সেইটো কাৰণে দুখৰ বিষয় আৰু ইয়াৰ পৰা আমি বহুতো শিকিছোঁ বহুতো কথা বতৰা নানা ধৰণৰ বেলেগ বেলেগ বাহিৰৰ কথা শিকিছোঁ বা ভাল কথাও শিকিছোঁ বেয়া কথাও শিকিছোঁ কিন্তু বেয়াটোক নলওঁ বুলি ভাবি আমি ল'ব নালাগে আৰু মোৰ ঘৰৰ মানুহেও চবেই সেইটোকে কয় আৰু ইয়াকে কৈ আৰু মোৰ ক'বলগীয়া নাই